মোৰ খাদ্য সংস্কৃতিৰ এক অংগ হোৱা কিছুমান বিশেষ খাদ্য বুলি ক'লে আচলতে আমি বিভিন্ন সময়ত বা দৈনন্দিন যিখিনি খাদ্য আমি খাওঁ সেইখিনিকে বুজোৱা যায় এতিয়া আমি দৈনন্দিন যিবোৰ খাদ্য খাওঁ সেইবোৰৰ ভিতৰত আমি দৈনন্দিন খোৱাৰ ভিতৰত ভাতৰ কথা ক'ব পাৰোঁ তাৰ বাদেও আমি মাজে সময়ে ৰুটি খোৱা হয় আটাৰে তৈয়াৰী তাৰ তাৰপিছত ক'বলৈ গ'লে আমি যিসমূহ উৎসৱ পাৰ্বণ পালন কৰোঁ সেইসমূহত আমি সাধাৰণতে পিঠা পনা ব্যৱহাৰ কৰোঁ পিঠা পনা খোৱা হয় সেই পিঠা পনাবোৰৰ কথা ক'বলৈ গ'লে আমি কিছুমান এই খাদ্যসমূহ তৈয়াৰ কৰাৰ সময়ত সৰহকৈ ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী আছে সেইবোৰ হৈছে পিঠাগুড়ি চাউলৰ পৰা নিৰ্মিত পিঠাগুড়িৰে আমি কি কৰোঁ বিভিন্ন ধৰণৰ পিঠাসমূহ তৈয়াৰ কৰোঁ এই পিঠাগুড়ি তৈয়াৰ কৰাৰো এক পদ্ধতি আছে কিছুমান পিঠা আমি ঢেকীৰে ঢেকীৰে তৈয়াৰ কৰিব লাগে ঢেকীৰে খুন্দি তৈয়াৰ কৰিলেহে সেইবোৰ পিঠা আমি তৈয়াৰ কৰিব পাৰোঁ আৰু কিছুমান আমি মেইলত আমি মিল মিল বা মিক্সিত খুন্দিও আমি সেইবোৰ পিঠাগুড়ি কৰি চাউলৰ আমি পিঠা বনাব পাৰোঁ এই পিঠাগুৰিৰ পিছতে কিছুমান বস্তু আহে চেনিৰ প্ৰয়োজন হয় ইয়াত পিঠা বনাবলৈ আৰু গুড়ৰ প্ৰয়োজন হয় তেনেকৈ নাৰিকল নাৰিকলৰ প্ৰয়োজন হয় মছলাৰ প্ৰয়োজন হয় কেতিয়াবা তেনেদৰে গাখীৰৰ প্ৰয়োজন হয় আমি যদি ক'বলৈ যাওঁ এতিয়া অসমীয়া সংস্কৃতিত বা অসমীয়া জাতীয় উৎসৱ বিহুত আমি বেছিকৈ যিবোৰ খাদ্য তৈয়াৰ কৰোঁ বা যিবোৰ পিঠা পনা তৈয়াৰ কৰোঁ তাৰ ভিতৰত আমি তিল দিয়া পিঠা নাম উল্লেখ কৰিব লাগিব তেল দিয়া তিল দিয়া পিঠাত আমি গুড় আৰু তিলৰ সংমিশ্ৰণ কৰি আমি পিঠাগুড়িৰ প্ৰলেপত পিঠাগুড়িৰ প্ৰলেপত আমি মাজত সোমোৱাই আমি তিলপিঠা নিৰ্মাণ কৰোঁ তেনেদৰে আমি সুতুলি পিঠা তৈয়াৰ কৰোঁ তেলপিঠা তৈয়াৰ কৰোঁ আৰু বিভিন্ন প্ৰকাৰৰ লাড়ু আছে নাৰিকলৰ লাড়ু হওক তিলৰ লাড়ু হওক তেনেদৰে বিভিন্ন ধৰণৰ লাড়ু পিঠা আমি তৈয়াৰ কৰোঁ আৰু এইবোৰ আমাৰ খাদ্য সংস্কৃতিৰ অন্তৰ্গত আৰু তেনেদৰে আমি আৰু ক'ব পাৰোঁ চাউলৰ গুড়িৰে আমি কি কৰোঁ পিঠাগুড়ি নিৰ্মাণ কৰোঁ পিঠাগুড়ি ভাজি আমি জলপানৰ দৰেও খাওঁ কেতিয়াবা আৰু আমি বৰা চাউল বৰা চাউলৰ জলপানো আমি খাওঁ আৰু সেয়াও আমাৰ খাদ্য় সংস্কৃতিৰ অন্তৰ্গত বৰা চাউলৰ জলপান খালে আমাৰ ভাতৰ প্ৰয়োজনীয়তাটো নাহে তেতিয়া আৰু আৰু যিবোৰ পিঠা পনা আছে সেইবোৰত সেইবোৰৰ উপৰিও আমি কি কৰোঁ আমি কিছুমান অঁ এতিয়া সান্দহগুড়ি নিৰ্মাণ কৰোঁ যিদৰে সান্দগুড়িটো আমি প্ৰথমতে চাউল যিকোনো চাউল বা উখোৱা চাউল যিটো কয় সিজোৱা চাউল সিজোৱা চাউল আমি বালিত প্ৰথমতে ভাজি যি কৰ্কৰা চাউল উৎপন্ন হ'ব সেই চাউলক আমি গুড়ি কৰি আমি কি কৰোঁ সান্দহগুড়ি উৎপন্ন কৰোঁ আৰু বিভিন্ন সময়ত আমি উৎসৱ পাৰ্বণবোৰ যেতিয়া পাৰ হৈ যায় তেতিয়া আমি সেই সান্দহগুড়ি পিঠাগুড়িসমূহ খাওঁ আৰু তৃপ্তি লওঁ তেনেদৰে ক'বলৈ গ'লে আৰু নাৰিকলৰ প্ৰচুৰ ব্যৱহাৰ আছে এই পিঠা পনাবোৰত নাৰিকলৰ লাৰুটো আমাৰ বিহুৰ বা খাদ্য সংস্কৃতিৰ এক

হিচাপে পৰিগণিত হৈছে তেন্দৰে চেনিটো প্ৰয়োজন হ'বই বিভিন্ন ধৰণৰ পিঠা পনা পায়স নিৰ্মাণ কৰিবলৈয়ো আমাক চেনিৰ প্ৰয়োজন হয় বা চাহকাপত আমি নিতৌ চেনি দি খাওঁ তেনেদৰে